সেইদিনাখন স্কুল বেগ এটা কিনিছিলোঁ স্কুল বেগটোত পৰিছিল পোন্ধৰশমান টকা স্কুল বেগটোৰ কুৱালিটী বহুতে ভাল চেইন তাৰ আকৌ তাৰ ফিটা চেইনৰ কুৱালিটী বহুত ভাল মানে আৰু তাৰোপৰি বেগটোত থকা আপোনাৰ লেপটপ থকা থ'ব পৰা সুবিধাও আছে লগতে তাত যিবোৰ বেগৰ যেনেকৈ কুৱালিটী হিচাপত যিবোৰ থাকে চেইন আপোনাৰ ফিটা গোটেই সকলোবোৰ উন্নত মানৰ